ৰাজহোৱা স্থানত মাস্ক পিন্ধাটো অত্যন্তই প্ৰয়োজনীয় সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ লোকলৈ বৰ্তমান সময়ত মানে প্ৰদূষণৰ কাৰণে মানুহৰ নানান ধৰণৰ বেমাৰ হয়

মানুহৰ যাতায়তৰ ব্যৱস্থাটো ধৰক চিটি বাছত অহা যোৱা কৰোঁতে কেতিয়াবা মানুহ থিয় হৈও যাব লগা হয়

হয় এতিয়া ধৰক এজন ডক্টৰে ৰোগী এজন চাওঁতে মাস্ক পিন্ধি থকাটো খুব জৰুৰী কি হয় আচলতে ৰোগীজনৰ যিটো বেমাৰ হৈ আছে সেইটো যাতে ডক্টৰ জনলৈ স্প্ৰেড নহওঁক সেইটো কাৰণে মানুহ বাহিৰলৈ ওলোৱাৰ সময়ত পৰাপক্ষত মানুহে মাস্ক পৰিধান কৰিবই লাগে বেমাৰ আজাৰ নিৰাময়ৰ কাৰণে আৰু মানুহে প্ৰধানকৈ চিকিৎসালয়লৈ যাওঁতে বা বজাৰ সমাৰলৈ যাওঁতে গাড়ীত অহা যোৱা কৰোঁতে সেইখিনি সময়ত মাস্ক পিন্ধাটো খুব অত্যন্ত প্ৰয়োজনীয় মানে বৰ্তমান সময়ত প্ৰদূষণটো খুবেই বেছি আৰু মানুহ যেতিয়া স্কুটীৰে হওক বাইকত হওক হয় যেতিয়া অহা যোৱা কৰিব লগা হয় তেতিয়া ৰাস্তা পদূলিবিলাক আজিকালি বেয়া খুব ধূলি বালিৰ কাৰণে ধূলি বালিবিলাক নাকত লাগে চকুত সোমায় হয়

দোকানত থকা অৱস্থাত বা ব্যৱসায় প্ৰতিস্থানত থকা অৱস্থাত তেওঁলোকে মাস্ক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজন হয় আৰু এইবিলাক ৰেষ্টোৰা হোটেল এইবিলাকৰ হয় যোনবিলাক চেল বয় থাকে চেল গাৰ্ল থাকে যোনখিনিয়ে খানা প্ৰভাইড কৰে তেওঁলোকে হয় চাফ চিকুণতা মেইনটেইন কৰি মাস্কখন পৰিধান কৰাটো খুবেই প্ৰয়োজন হয় আজিৰ সমাজত সৰু পৰা ডাঙৰলৈকে মানে কণ কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ লোকলৈকে মাস্ক পৰিধান কৰাটো খুবেই এতিয়া ল'ৰা ছোৱালীখিনিক বাইকেৰে হওক বা চাইকেলত হওক গাড়ীয়ে হওঁক স্কুললৈ যাওঁতে মাস্ক পৰিধান কৰাটো খুব জৰুৰী ইটোয়ে সিটো ল'ৰা ছোৱালী পৰা মানে নানা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে মাস্ক পৰিধান কৰাটো খুবেই জৰুৰী কাৰণে ৰাজহোৱা স্থানত মাস্ক পিন্ধাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ